আমাৰ ঘৰত উৎসৱ পাতিলে মই প্ৰথমতে নাৰিকলৰ পিঠা নাৰিকলৰ লাড়ু আৰু পকা মিঠৈ লাড়ু সেইবোৰ বনাওঁ বনাই মই পিছত যেতিয়া মোৰ খানাৰ উৎসৱৰ কাৰণে খানা পাতো তেতিয়া মই চিকেন বিৰিয়ানী পোলাও তাৰপিছত আকৌ হেৰি এইয়া মাংস বনাওঁ তাৰ লগতে চবজিটো থাকেই চবজিটোও বনাওঁ আৰু বহুত কিবাকিবি মানে বনাই ভালপাওঁ শুকান চবজিটোও বনাই দিওঁ যোনে যি খায় ভাল পাই তেনেকৈয়ে বনাই দিওঁ ৰন্ধা বঢ়া কামত বাৰু এলাহ নালাগে বহুতেই ভালপাওঁ চব বস্তুৱে মই ভালকৈ বনাওঁ কেতিয়াবা পুৰি বনাই লুচি পুৰি চবজি আৰু বুটৰ দাইলৰ চবজি এইবোৰ আৰু হেৰি মাংসটো থাকেই বাৰু চব ক্ষেত্ৰতে মাংসটো থাকিবই লাগে